হেল্ল' হয় হয় হয় বাইদ' কওকচোন হয় হয় হয় হয় মই এই কামটো কৰি আছোঁ হয় হয় নিশ্চয় পাৰিম সেইটো মোৰ কামেই হক কামেই হয় কওকচোন বাৰু আপুনি কেতিয়ালৈ আহিব হয় হয় হয় এ আমাৰ অসমতো চাহৰ বাবেই বিখ্যাত আপুনি জানেই এতিয়া অসমত বিশেষকৈ উজনি অসম চাহ বাবে বিখ্যাত আপুনি এতিয়া কোনখিনি চাব বিচাৰিছে মই সেইখিনিয়ে দেখুৱাম অকল যে চাহ বাগান চাব তেনেকুৱা নহয় চাহৰ পাত কেনেকৈ তোলে চাহ কাটিং কেনেকৈ হয় ইয়াৰ পানী কেনেধৰণেৰে যোগান ধৰা হয় ইয়াৰ চাহৰ পুলি গুটিৰ পা প্ৰস্তুত কৰে পাতৰ আগৰ পৰাও প্ৰস্তুত কৰে এইখিনি মই গোটেইখিনি আপোনাক দেখুৱাম আপুনি নিশ্চয় ভালেই পাব হয় হয় নিশ্চয় পাব আমাৰ ধুনীয়াকৈ ইয়াৰ ব্যৱস্থা আছে হয় হয় হয় আছে আছে আছে আমাৰ উজনি অসমতে আমাৰ যথেষ্ট কেইটা বাংলো আছে আপোনাক এইকেইটা মই নিশ্চয় দেখুৱাই দিম অ' আছে আছে আমাৰ আপোনাৰ বাগানলৈ নিব পৰা আমাৰ গাড়ী আছে বিশেষকৈ জীপ আছে আপুনি যদি তাত অসুবিধা পায় প্ৰাইভেট গাড়ীও আপুনি বুক কৰিব পাৰে আমাৰ ইয়াৰ ইয়াত সকলোখিনি ব্যৱস্থাই আছে হয় হয় নিশ্চয় আপুনি কৰিব মই এনি টাইম এভে'লেবল আছোঁ নিশ্চয় অ' ঠিক আছে পাৰিব পাৰিব কোনো অসুবিধা নহয় ৱেলকাম